ব্যৱসায় কৰাৰ আগতে চাকৰিৰ কথা ভাবিছিলোঁ ভাবিছিলোঁ কিন্তু চাকৰি নাপায় ব্যৱসায় কৰিবলৈ আগবাঢ়িলোঁ চাকৰি বিচাৰি বহুতখিনি ঘূৰিলোঁ ঘূৰি চাকৰি নোপোৱাৰ কাৰণে ঘূৰি ঘূৰি চাকৰি ইণ্টাৰভিউ দিছিলোঁ ইণ্টাৰভিউবিলাকত পাছ কৰিব নোৱাৰিলোঁ নোৱাৰাৰ ক্ষেত্ৰত পঢ়া শুনাতো অলপ আগবঢ়া নাছিলোঁ কাৰণে চাকৰি চাকৰি কথা ভাবিও চাকৰি কৰিব নোৱাৰিলোঁ চাকৰি বাদ দি ব্যৱসায় এই কৰাৰ কথা ভাবিলোঁ ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি এতিয়া ব্যৱসায় চলাই আছোঁ

চাকৰি বিচাৰি বিচাৰি এপ্লাই কৰি কৰিও চাকৰি পোৱা নাছিলোঁ চাকৰি বিচাৰিলোঁ বিচাৰি চাকৰি পঢ়া শুনা ক্ষেত্ৰৰ ফালৰপৰাও কিছুমান ক্ষেত্ৰত পিছ পৰিবলগীয়া হোৱা কাৰণেও চাকৰি ক্ষেত্ৰত চাকৰি বিচাৰিও চাকৰি নাপালোঁ তেতিয়া সেইবিলাকৰ কাৰণে আগবাঢ়ি পৰীক্ষা দিও পৰীক্ষাত পাছ কৰিব নোৱাৰিলোঁ পাছ কৰিব নোৱাৰি নোৱাৰাৰ কাৰণে চাকৰি বিচাৰি পাছ কৰিব নোৱাৰাৰ কাৰণে এই ব্যৱসায় কৰাৰ কথা ভাবিলোঁ ব্যৱসায় কৰিয়ে এতিয়া বহুতখিনি ভালকৈয়ে চলি আছোঁ ব্যৱসায়ৰ চাকৰিতকৈয়ো ব্যৱসায়ত বেছি লাভ বেছি ভাল কৰিবলৈ ব্যৱসায়বিলাক কৰিব জানিলে ভালকৈ কৰিব জানিলে চাকৰিতকৈ বহুত ভাল পইচা ইনকম কৰিবপৰা যায় চাকৰি বিচাৰি বিচাৰি হাবাথুৰি এই খালোঁ খাই এই চাকৰি নোপোৱা নেপালোঁ চাকৰিও নেপালোঁ নোপোৱা কাৰণে নিজেই এটা ব্যৱসায় আৰম্ভ কৰিলোঁ ব্যৱসায়টো কৰিয়ে এতিয়া চলি থাকি আছোঁ কৰিছোঁ তেনেকৈয়ে ব্যৱসায় অ' চাকৰিৰ কথা বাদ দিলোঁ চাকৰিৰ কাৰণে বহুতখিনি পঢ়িবলগীয়া হয় আগবাঢ়িবলগীয়া হয় বহুতখিনি ক্ষেত্ৰত আগ মানে প্ৰিপেয়াৰেশ্যন কৰিবলগীয়া হয় সেইবিলাক কৰিবলৈ হ'লে আমি ইমান আগবাঢ়িব নোৱাৰোঁ পৰীক্ষাত মেট্ৰিক ভালকৈ

দিব নোৱাৰিলোঁ মেট্ৰিক ক'ত ভালকৈ পাছ কৰিব নোৱাৰিলোঁ গতিকে এই এইবিলাক ক্ষেত্ৰত চাকৰি বিচাৰিছিলোঁ বিচাৰিও তেতিয়া ব্যৱসায়ৰ কাৰণে আগবাঢ়ি আহিলোঁ ব্যৱসায় কৰি এতিয়া এখন ধুনীয়াকৈ ঘৰ সংসাৰ চলাই থকা হৈছে হাঁহ কুকুৰা পোহাৰ কথা ভাবিলোঁ গাহৰি পোহাৰ কথা ভাবিলোঁ সেইবিলাক কৰি এই নিজেই চাকৰিৰ কথা বাদ দিলোঁ চাকৰি বিচাৰি ইমান সোনকালে চাকৰি পোৱাটো টান চাকৰি এটা পাবলৈ হ'লে বহুত ধৰণৰ কিছুমান পঢ়া শুনাত সকলোখিনিত আগবাঢ়ি যাবলগীয়া হয় সেইবিলাক কৰিবৰ কাৰণে ইমানখিনি কৰিব নোৱাৰিলোঁ নোৱাৰা কাৰণে এইবিলাক ক্ষেত্ৰত বাদ দি চাকৰি বাদ দি চাকৰিৰ কথা বাদ দি চাকৰিৰ কথা বাদ দি এতিয়া নিজেই ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি আহিলোঁ ঘৰতে কুকুৰা পোহা হয় ছাগলী পোহা হয় হাঁহ পোহা হয় হয় সেইবিলাক কৰা হয় নিজেই কিছুমান তাঁত বোৱা হয় তাঁত তাঁত বৈয়ো কাপোৰ কানি বেচা হয় কাপোৰ বেচি এই তাঁত লগাওঁ তাঁত লগাই কাপোৰ বেচা হয় আকৌ নিজে কিছুমান হাঁহ কুকুৰা কণী পাৰে কণী বেচা হয় সেইবিলাক ব্যৱসায়ৰ লগতে জড়িত হ'লোঁ জড়িত ব্যৱসায় এইটো তেনেকৈ আগবঢ়াই চলাই নি আছোঁ তেনেকৈ ব্যৱসায় এটা চলাই থকা হৈছে চাকৰি পোৱাটো ইমান সাধাৰণ কথা নহয় চাকৰি ব্যৱসায় কৰাৰ আগতে চাকৰিৰ কথা বহুতবাৰ ভাবিলোঁ বহুত ঘূৰিলোঁ ঘূৰি ঘূৰি চাকৰি নোপোৱা কাৰণেই এতিয়া নিজেই ধুনীয়াকৈ ঘৰতে হাঁহ কুকুৰা পুহি ভালকৈ হয় ভালকৈ কৰি আছোঁ কুকুৰা পোহোঁ হাঁহ পোহোঁ ছাগলী পোহোঁ গাহৰি পোহোঁ হাঁহ কুকুৰাবিলাকৰ পোৱালি উমনি দিয়াওঁ কণী বিক্ৰী কৰোঁ পোৱালি ডাঙৰ হ'লে বিক্ৰী কৰোঁ মাংস ওজন হিচাপত কুকুৰা বিক্ৰী কৰা হয় সেইবিলাক কৰিয়ে সেইবিলাক ক্ষেত্ৰত কৰ কাৰণে ব্যৱসায়ৰ লগত জড়িত হৈ পৰিলোঁ ব্যৱসায়টো কৰি কৰাৰ কথা আগত ভবা নাছিলোঁ আগত চাকৰি কথাই ভাবিছিলোঁ চাকৰি কথাটো চাকৰি যেতিয়া নাপালোঁ নাপায় ভাবিছিলোঁ চাকৰি কৰিম বুলি চাকৰিটো নাপালোঁ নোপোৱাৰ কাৰণে মানে এতিয়া ব্যৱসায় কৰাৰ কথা ভাবিলোঁ ব্যৱসায়টো কৰি এতিয়া নিজেই ধুনীয়াকৈ চলি কৰি থাকিবপৰা গৈছে পইচা ক্ষেত্ৰতো আজি হাঁহ কুকুৰা বেচোঁ হাঁহ পোৱালি উমনি দিয়াওঁ হাঁহ কুকুৰা কণী পাৰে কণী উমনি দিওঁ উমনি দিয়াই কণী পোৱালি ওলায় পোৱালি ওলোৱাৰ পাছত এইবিলাক

ওলোৱাৰ পাছত দানা ক'ত পানী খুৱাই ডাঙৰ কৰোঁ ডাঙৰ কৰাৰ পাছত ওজন কুকুৰা বেচা হয় ওজন কৰি কে জি হিচাপত কুকুৰা বেচিব পাৰি হাঁহ বেচিব পাৰি ছাগলী বিক্ৰী কৰোঁ ছাগলী পোৱালি দিয়াওঁ পোৱালি দিয়াই ডাঙৰ হোৱাৰ পাছত ধুনীয়াকৈ ছাগলী বেচিবলৈ ভাল এইবিলাক ব্যৱসায় কৰাৰ কথা ভাবিলোঁ চাকৰি কথা বাদ দি চাকৰি কৰিবলৈ হ'লে বহুত পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ যাবলগীয়া হয় এপ্লাই কৰিব লাগিব এপ্লাই কৰিও একো কৰিবপৰা নহ'ল নোৱাৰিলোঁ নোৱাৰা কাৰণে ব্যৱসায়ৰ কথা আগবঢ়ি গলোঁ ব্যৱসায়টো কৰি কৰিছোঁ কৰাৰ পাছত এতিয়া ধুনীয়াকৈ ভালকৈ চলাই নিব পাৰিছোঁ ব্যৱসায় ব্যৱসায়ত চাকৰিত কৰাতকৈ ব্যৱসায়ত বেছি লাভ ব্যৱসায় কৰাৰ কাৰণে ধুনীয়াকৈ টকা পইচা সমস্যা পৰা ইমান চলি থাকিব পাৰিছোঁ ধুনীয়াকৈ ল'ৰা ছোৱালীক ধুনীয়াকৈ পঢ়াই শুনাই আগবঢ়াই গৈছে ঘৰৰ কুকুৰা হাঁহ পুহিলে ঘৰৰ ল'ৰা ছোৱালীবিলাকক ল'ৰা ছোৱালীক ধুনীয়াকৈ হাঁহৰ ঘৰৰ লোকেল বস্তু খোৱাবপৰা যায় কুকুৰা পুহি পোৱালি দিয়াওঁ কণী উলিয়াওঁ কণী উলিয়াই ল'ৰাক ধুনীয়াকৈ খাব দিবপৰা যায় সেইবিলাক কাৰণেই ব্যৱসায়ৰ কথা ভাবিলোঁ চাকৰিৰ কথা ভাবিছিলোঁ ভাবিছিলোঁ যদিও চাকৰিৰ কথা পাছত চাকৰি নাপালোঁ নোপোৱা কাৰণে এই বিলাক ক্ষেত্ৰতে জড়িত হৈ পৰিলোঁ এতিয়া কাপোৰ চিলাই কাপোৰ চিলাওঁ কাপোৰ চিলাই বিক্ৰী কৰা হয় ব্লাউজ চিলোৱা হয় চিলাই মেচিনত তাঁত বোৱা হয় তাঁত বৈ ধুনীয়াকৈ কাপোৰ বেচা হয় কাপোৰ সূতা কিনি আনি আনোঁ আনি তাঁত বোৱা হয় তাঁত লগোৱা হয় লগোৱাই তাঁত বৈ ধুনীয়াকৈ কাপোৰ বেচি সেইবিলাক বিক্ৰী কৰা হয় দোকানত গামোচা বোৱা হয় গামোচা বওঁ ব্যৱসায় এইবিলাক ব্যৱসায়ৰ লগতে জড়িত ব্যৱসায় কৰাৰ কথা ভাবিলোঁ কাপোৰ বেচি ভালকৈ কৰিব পাৰিলে ব্যৱসায়ত ব্যৱসায়ত বহুতখিনি আগবাঢ়ি যাব পাৰি চাকৰি বিচাৰি বিচাৰি বহুত হাবাথুৰি খালোঁ চাকৰি নোপালোঁ তেতিয়া ব্যৱসায়ৰ কথা ভাবিয়ে ব্যৱসায়ৰ কাৰণে আগবাঢ়ি গৈ ব্যৱসায়টোৰ লগত জড়িত হৈ পৰিলোঁ ঘৰখন চলাবলৈয়ো প্ৰয়োজন টকা পইচা সেইকাৰণে চাকৰি বেছি দিন চাকৰিৰ কাৰণে ঘূৰিবলৈ নহ'ল নোৱাৰিলোঁ এপ্লাই কৰিব কৰিলোঁ কৰিলোঁ এপ্লাই কৰিও পইচা পাতিৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত পিছপৰি ৰ'বলগীয়া হয় কাৰণে চাকৰিৰপৰাও বহুতখিনি ক্ষেত্ৰত চাকৰিৰ কথা বাদ দি এতিয়া ব্যৱসায় কৰাৰ কথা ভাবিলোঁ আগত চাকৰিৰ কথা ভাবিবলৈ ভাবি পঢ়ি শুনি মানুহে নিজেই এটা চাকৰি কৰাৰ কথা ভাবে চাকৰিটো কৰিবলৈ হ'লে বহুতখিনি ক্ষেত্ৰত আগবঢ়া হ'ব লাগে ভালকৈ পঢ়া শুনা কৰিব লাগে কৰি বহুত কিবাকিবি কৰিলোঁ কৰি চাকৰি নাপালোঁ নোপোৱাৰ কাৰণে এতিয়া ব্যৱসায় আৰম্ভ কৰি ব্যৱসায়ৰ লগত জড়িত হৈ হৈ ব্যৱসায় কৰি আছোঁ চাকৰি কথাটো বাদ দিম চাকৰি কথা ভাবিও চাকৰি কৰিব নোৱাৰিলোঁ সেইকাৰণে ব্যৱসায়ৰ লগতে জড়িত হৈ ব্যৱসায় কৰিবলৈ ল'লোঁ ব্যৱসায় চাকৰি ক্ষেত্ৰতো আগবাঢ়ি যাব নোৱাৰিলোঁ গতিকে ব্যৱসায়ৰ লগতে আগ ব্যৱসায় কৰাৰ কথাকে ভাবিলোঁ ভাবি সেই সেই ব্যৱসায় কৰি ব্যৱসায়ৰ লগতে জড়িত হৈ পৰিলোঁ জড়িত হৈ এতিয়া ব্যৱসায় ধুনীয়াকৈ কৰিব পাৰি চাকৰি ইমান সাধাৰণভাৱে চাকৰি ইমান সোনকালে পোৱা নাযায় চাকৰি পাবলৈ হ'লে বহুতখিনি কষ্ট কৰিব লাগিব কষ্ট কৰিছিলোঁ কৰিছিলোঁ যদিও চাকৰি নাপালোঁ নোপোৱাৰ কাৰণে ব্যৱসায় কৰাৰ কথা ভাবিবলগীয়া হ'ল ব্যৱসায় কৰি এতিয়া চাকৰিৰ কথা বাদ দিলোঁ